অঁ কোনে ক'লা বাৰু অঁ এই মোৰ আগৰ ফোনটো অলপ হেৰি হৈছিলে আকৌ বেয়া হৈছিলে সেইটো কাৰণে ফোনটো চেইঞ্জ কৰিলোঁ নাম্বাৰবিলাক এইটো ফোনত নাই মানে অঁ নহয় আগৰ ফোনটোত চেভ আছিলে কিন্তু এইটোত সেই নাম্বাৰবিলাকহেত উৰি গ'ল যে চব সেইটো কাৰণে আকৌ বাকী বাকী আছো আৰু দেই তোমাৰ কেনেকুৱা অঁ আজি কি মনত পৰিলে বা তাকে কি কবি এইবিলাক এই ইটো সিটো কামত লাগি থাকোঁতে মই সেই পাৰ্ট টাইমকৈ সৰু সুৰা কাম এটাও কৰি আছো এই কম্পিটাৰ দোকান এখনতে অলপ ডি টি পি কাম থাকে অনলাইনৰ কাম থাকে পিছবেলা গৈ মেলি কলেজৰপৰা আহি মাৰি দিওঁ সেই তেনেকৈয়ে আৰু তাৰপৰা বাকী আৰু এটা কথা নহয় এই সাধনী কলাক্ষেত্ৰত কিবা আৰ্টৰ কম্পিটিশ্যন পাতিছে বোলে খবৰটো পাও নেকি অঁ অংশগ্ৰহণ তাকে যাবতো লাগিব বাৰু এপাক সেই অংশগ্ৰহণটো কৰি চাব লাগিব অঁ কৰিবি ন অঁ তেতিয়া ভালেই কথা বাৰু বাকী কিমান তাৰিখে আছিলে বাৰু মই তাৰিখটো মই পাহৰি গৈছোঁ নহয় চাৰি তাৰিখে আছে ন হ'ব ঠিক আছে আৰু লগৰ কোনোবা যাব নে কি অঁ ঠিক আছে তাকে মোৰ লগৰ সেই দুটাক কৈ থৈছোঁ বাৰু সিহঁতিও আহিব অঁ সিহঁতিও সেই যাম বুলি কৈছে

তাকে হ'ব হেৰি কৰিবি নহ'লে কেইটা দহটামান বজাত পোৱাকৈহে মাতিছে চাগৈ অঁ হ'ব হেৰি কৰিবি তই আহোঁতে নহ'লে হেৰি কৰিবি আমাৰ ঘৰত সোমাই যাবি লগতে যাম গোটেইকেইটা অঁ অঁ হ'ব বাৰু মই ওলাই ৰেডি হৈ থাকিম তই আহি আমাৰ ঘৰত সোমাই দিবি

ঠিক ঠিক আছে বাৰু দে আহিবি